অঁ হেল্ল' এই কি ফুৰিব যাবা লাগছিল ৰে এই ক'ত যাম মানে এইটোতো এই জাগাত চিলেক্ট কৰ না তুই অঁ য'তেই হওক দে গাড়ী এখান লৈ দুইজন তিনিজনমান যাম নেকি এই পইচাৰ পইচাৰ কি টেনচন বে পইচাৰ কাৰণে টেনচন লোৱা না লাগে আমি মিলা মিলি কৰি যাম না

অঁ গোটৰ পইচা নায়েই দেখোন অঁ খৰচ কৰলে বেয়া বেয়া পাব যে মানুবিলাক নহয় এই আমি কোনবাৰে যাম অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বতৰো বেয়া হৈ আছে না অঁ অঁ অঁ অঁ দে দে